ফাৰ্ম এখন নতুনকৈ খুলিবলৈ বহুতো সমস্যা হয় আমি বিশেষকৈ ঘৰত কমতি পৰিমাণত হাঁহ কুকুৰা পুহোঁ বা ফাৰ্ম এখন বুলি ক'লে আমি হেৰি ব্ৰয়লাৰ ফাৰ্মেই ক'লোঁ ব্ৰয়লাৰে পঢ়োঁ ফাৰ্মত এতিয়া ফাৰ্ম বুলি ক'লে আমি পটককৈ মনলৈ ব্ৰয়লাৰ ফাৰ্মেই আহে এতিয়া প্ৰায় মানুহেটো ফাৰ্ম হিচাপত ব্ৰয়লাৰে পোহে সেইকাৰণে এতিয়া ফাৰ্ম এখন হ'লে ফাৰ্মখন খুলিবলৈ হ'লে প্ৰথমতে আমাক এডোখৰ মাটি দৰকাৰ হয় মাটিডোখৰ পোৱাৰ পিছত আৰু মাটি সমস্যাটো হোৱা সমাধান হোৱাৰ পিছত আকৌ আমাক বাঁহ বেত তাঁৰ এইবোৰ ঘৰ বনাবৰ কাৰণে বাঁহৰ প্ৰয়োজন হয় ঘৰ চৰ বনাই এতিয়া ঘৰ বনাবলৈ অকল বাঁহেইটো নহ'ব টিং লাগিব খুটাও লাগিব আমি এতিয়া ফাৰ্ম এখন খুলিলে বাৰু এবছৰ দুবছৰ কাৰণে নহয় ধৰি লওক ফাৰ্মখন খুলি আমি তাৰপৰা লাভো পাব লাগিব এতিয়া ফাৰ্ম এখন ধৰি লওক দহ পোন্ধৰ বছৰ তেনেকৈ খুলিলেহে ভাল হয় এতিয়া দহ পোন্ধৰ বছৰ খুলিবলৈ হ'লে আকৌ আমাক পকা খুটা এনেকৈ ভাল ভাল বস্তুবোৰ লগাব লাগিব এতিয়া ঘৰটো ঘৰ সমস্যা সেইদৰে ঘৰ বনোৱা সমস্যা হয় তাৰপৰা আকৌ পানীৰ সমস্যা হয় এতিয়া এই ফাৰ্ম এখনত ধৰি লওক হাঁহ কুকুৰা ব্ৰয়লাৰ যি হেৰি পোহা যায় তাত পানীটো দিবই লাগিব পানীৰ কাৰণে ধৰি লওক পুখুৰী লাগিব বা পুখুৰী নহ'লেও দমকল হ'লেওতো ওচৰত লাগিব দমকল হোৱাৰ পিছত আকৌ হেৰি এতিয়া আমাক আকৌ ৰাতি ফাৰ্মত ৰাতি লাইটৰ দৰকাৰ হয় লাইটৰ কাৰণে আমাৰ এতিয়া বিজুলী দৰকাৰ হয় এতিয়া লাইন নাথাকিলেতো আমাৰ চলাৰৰ দৰকাৰ হ'ব চলাৰ চলাৰ এতিয়া ফাৰ্ম এখন এটা ফাৰ্ম বুলি ক'লেতো ফাৰ্ম এখন ডাঙৰেই হয় আৰু এটা চলাৰেনো ক'ত হয় তেনেকৈ দুটা তিনিটা চলাৰ দৰকাৰ হয় হ'লেও সেইটো এটা আমাৰ ফাৰ্মৰ সমস্যা আকৌ ফাৰ্মত এতিয়া হেৰি যেতিয়া হেৰি যেতিয়া ফাৰ্মত পোৱালি আহে পোৱালিটো ভাল জাতৰ পোৱালি আহিলে ভাল হয় ভাল জাতৰ পোৱালি যদি ভাল জাতৰ পোৱালি নাহে তেনেকৈ কিছুমান পোৱালি মৰি যায় তেতিয়া মৰিলে ধৰি লওক দুদিন কেইদিনমান থকাৰ পিছত আধাতে মৰি গ'লে আমাৰবোৰ আমাৰ মালিকবোৰ বহুতো লোকচান হয় সেই পোৱালিটো আৰু ডাঙৰ কৰাৰ আমি একো লাভ নাপাওঁ পইচা নাপাওঁ সেইটোতো পেলাই দিবলগীয়া হয় এই আকৌ কেতিয়াবা ফাৰ্মৰ টাইম মতে যদি দানা পানী নাহে তেতিয়া দানা পানী নাহিলেও আমাৰ দিগদাৰ হয় তেনেকৈও হেৰি যিমানটো ধৰি লওক ফাৰ্মৰ যিমান ওজন হ'ব লাগে হাঁহ কুকুৰা সিমানটো ওজন নহয় ধৰি লওক খাবলৈ নাপালেতো আৰু হাঁহ কুকুৰা ক'তনো শকত হ'ব খাবলৈ নাপালে হাঁহ কুকুৰা ক্ষীণাইহে যাব তেনেকৈ বেমাৰ ধৰি লওক ভেকচিন যদি টাইম মতে নাহে বা নাই নাথাকে তেতিয়া সেইফালেও হেৰি দিগদাৰ হয় বেমাৰ আহিলে তেনেকৈ বহুত বহুত হাঁহ কুকুৰা মৰি যায় এই সেনেকৈ বেমাৰও সমস্যাটো থাকে আমি যদি টাইমত যদি দৰব পাতি যদি নাহে নাপাওঁ তেনেকৈ সেইদৰে সমস্যা হয় সেইদৰে বহুতো সমস্যা থাকে এইফালে এই আৰু ভাল ভাল জাত ভাল ভাল জাতৰ পোৱালি লাগিব ভাল লাগিব বেমাৰী পোৱালি আহিলে কেতিয়াবা ঠেং ভগা আহে কেতিয়াবা এনেকৈ প্ৰায়ে ঠেং ভঙাই আহে আৰু সেইবো আৰু ঠেং ভঙাবোৰ নিনিয়ে মানুহে বিক্ৰী নাযায় সেইদৰে থাকি যায় এইবোৰ এতিয়া ধৰি লওক সেইবোৰটো আৰু এনেই দি দিবলগীয়া হয় কাৰোবাক সেইবোৰপৰা আমাৰ বহুত লোকচান হয় আৰু এতিয়া কিছুমান যদি লাইনটো বোলে গ'লগৈ বোলে তেনেকৈও কিছুমান আন্ধাৰত পোৱালি এই ফাৰ্মৰ পোৱালিবোৰ তেনেকৈ আন্ধাৰত থাকিবই নোৱাৰে আন্ধাৰত তেনেকৈ মৰি যায় সেইটো সমস্যা হয় আমাৰ তাত এনেকৈ দানাৰো সমস্যা এতিয়া দানাৰ ডাঙৰ হৈ হৈ আহি থাকিলে বেছিকৈ দানা খাই খাই গৈ সিমানটো পৰিমাণত যদি আমাৰ দানা নাপায়হি তেনেকৈও এটা সমস্যা হয় আৰু